হয় মই কেতিয়াও দেখি পোৱা নাই আৰু মোৰ লগত অপ্ৰত্যাশিত বস্তু এটা ঘটি গৈছে সেইদিনাখন মই আহি আছিলোঁ আহি থাকোঁতে কোনে জানো এনেকুৱা কাম কৰে ৰাস্তাত কল খাই কলৰ বাকলি পেলাই থৈ দিছিলে মই তাতে পিচল খাই পৰিলোঁ মোৰ কঁকালৰ বিষ উঠি আছে এতিয়াও মই কেনেকৈ হঠাৎ মই অপ্ৰত্যাশিতভাৱে সেই বস্তুটো হৈ গ'ল মই পাহৰিব পৰা নাই আৰু মই ট্ৰেকত ফটো তোলোঁ কঁকালৰ বিষৰ কাৰণে মই উঠি উঠি পেলাই ইমান খোজকাঢ়িবও নোৱাৰোঁ বহি বহিয়ে এনেকৈ ফটো তোলোঁ আৰু ক'ৰবাত প'ষ্ট কৰিবলৈ মোৰ তেনেকৈ সময় সুবিধাই নাই আৰু এনেকৈ মই এতিয়া ইমান নেজানোঁও মই সেইবাবে ইউটিউবৰ বিষয়ে বা ইনষ্টাগ্ৰামৰ বিষয়ে ইমান ভালদৰে নাজানোঁ যি এটা পাওঁ চাই থাকোঁ কিছুমানে শুনি থাকোঁ ইনষ্টাগ্ৰামত ফটো আপলোড দিয়ে এফ বিত ফটো আপলোড দিয়ে তোলে প'ষ্ট কৰে মই তেনেকৈ পষ্ট নকৰোঁ